হেল্ল' এই নমস্কাৰ মই জাৰ্নেলিষ্ট এজনে ক'লোঁ মই শুনিবলৈ পাইছোঁ আপুনি বোলে এই সমাজসেৱক অঁ মোৰ গাঁও এখনৰ অলপমান তথ্য লাগিছিলে গাঁওখনৰ সামাজিক ব্যৱস্থাটো কেনেধৰণৰ আৰু গাঁৱখনৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা খেতি পথাৰকে আদি কৰি বা প্ৰাকৃতিক কিবা দুৰ্যোগ সকলোবিলাক তথ্য মোক অকণমান লাগিছিলে আপোনাৰপৰা আপুনি সমাজত তেনেকুৱা ধৰণৰ কাম কৰি থাকে বুলি গম পাইছোঁ আৰু ৰোগীয়া নিচলাও থাকে গাঁৱবিলাকত তাতো বোলে আপোনালোকে সহায় সহযোগ কৰে গতিকে তথ্যবিলাক দিয়কচোন মোক অকণনাম

অঁ মানুহৰ যোগেদি সহায় কৰিব বাৰু সেইখিনি তাকে এটা কথা এই গাঁৱলীয়া মানুহবিলাকে সাধাৰণতে চৰকাৰী কিছুমান আঁচনি দিলেও তেওঁলোকে ল'বলৈ নিবিচাৰে যেনেকে সেই গাঁৱলীয়া মানুহবিলাকে স্বচ্ছ ভাৰতৰ শৌচালয় ব্যৱহাৰটো তেওঁলোকে বৰ ভাল নাপায় ঠিক তেনেকৈ নদী পানীকে আনি পেলাই খায় গতিকে সেই মানুহবিলাকক অলপমান সজাগ কৰিবলৈ চেষ্টা কৰিব লাগিব ন আচ্ছা আচ্ছা অঁ অঁ গাঁওবিলাকত আকৌ এই যিটো ধৰ্মীয় গোড়ামি কিছুমান গাঁওবিলাকত থাকে অন্যান্য জাতি জনগোষ্ঠীৰ লগত তেওঁবিলাকে মিলিবলৈ নিবিচাৰে উচ্চ নীচৰ কথা থাকে ডাইনী হত্যা তেনেকুৱা ধৰণৰ এই কু সংস্কাৰবিলাকো গাঁৱবিলাকত থাকে সেইবিলাকৰ বিষয়ে কওকচোন অলপ ভাল হৈছেনে বাৰু

সেইটো খুব ভালৰ লক্ষণ আমি বয়োবৃদ্ধসকলকো বুজাব লাগিব আৰু নতুন চামক বিশেষকৈ দায়িত্ব দিব লাগিব যে বয়োবৃদ্ধসকলৰো আগৰ যিটো ৰীতি নীতি অন্ধবিশ্বাসৰ সেইবিলাকৰ অলপমান আঁতৰি থাকি বৰ্তমান প্ৰগতিৰ সমাজখনৰ লগত মিলি যাবলৈ গাৱঁখনক আগুৱাই লৈ যাওক তেওঁলোকে আৰু গতিকে আপোনালোকলৈও ধন্যবাদ গতিকে তেনেকুৱা ধৰণৰ পিছপৰা গাওঁবিলাকত যেতিয়া আপোনালোকে সেৱা আগবঢ়াইছে আপোনালোকৰ সু স্বাস্থ্য কামনা কৰিছোঁ নিশ্চয় নিশ্চয় হ'ব হ'ব ধন্যবাদ